সেই পেণ্টটো যে আনিছিলোঁ দোকানখনৰপৰা তোমাৰ তাৰপৰা যে ভাইটোৰ পেণ্টটো যে আনিছিলোঁ এই পেণ্টটো মানে কি আৰু এনেই ফিটিং চিটিং বৰ ধুনীয়া হৈছে পেণ্টটো বেয়া নহয় হাঁ গতিকে পেণ্টটো তেনেকুৱা পেণ্ট এটা আৰু মোক দিবা